আমি খেতি কৰিবলৈ হ'লে প্ৰথমতে কঠীয়া পাৰিবৰ কাৰণে হাল বাই মাটিটো চাহ কৰিব লাগিব চাহ কৰাৰ পিছত মাটিখিনি কৰি কঠীয়া পেলাব লাগিব কঠীয়াখিনি তিনিদিনৰ আগত পুখুৰীত তিয়াই থ'ব লাগিব দুৰাতি আকৌ বামত আনি গজালি মেলিব কাৰণে ৰাখিব লাগিব কঠীয়াখিনি পাৰিবলৈ কঠীয়াতলিটো চাৰিডালকৈ বেৰি ল'ব লাগিব চৰাই চিৰিকটিয়ে নোখোৱাকৈ প্ৰধানিক হাঁহ কুকুৰা সেইখিনি সোমাব নোৱাৰাকৈ কাঠি কৰি ঘন ঘনকৈ বেৰি ল'ব লাগিব যেতিয়া কঠীয়াখিনি গজি ওলাব কুকুৰাই খুঁচৰিব অলপ ডাঙৰ হোৱাৰ পিছত ছাগলীয়ে খাব ছাগলীয়ে খোৱাটো তাৰপিছত গৰু লাগিব গাহৰিয়ে খুঁচৰিব সেইটো কৰিব নোৱাৰা কাৰণে আমি নেট আনি নেট আনি যদি আমি চাৰি বাউণ্ডেৰীটো কুকুৰা গাহৰি এই হাঁহ ছাগলী নোসোমোৱাকৈ বাউণ্ডেৰীটো বেৰি লওঁ তেতিয়া আমাৰ শষ্য সুৰক্ষা দিব পৰা হ'ব কাৰণ সেইখিনি যদি পোক লাগে পোক এৰুৱাবৰ কাৰণে আকৌ পোক মৰা ঔষধ আনি ছটিয়াব লাগিব তেনেকৈয়ে আমি খেতি কৰা শষ্য আমি যিখিনি কৰিব লাগে সেইখিনি আমাৰ কৃষকে যত্ন ল'ব লাগিব